অঁ খুৰা ভালে আছে অঁ কি কৰি আছে অঁ বাকী বিহুৰ যোগাৰ হ'ল নে অঁ বাকী খুৰ অঁ অঁ বাকী খুৰী আৰু বাবু ভালে আছে অঁ খুৰী পিঠা চিঠা বনালে নাই

অঁ এইবাৰ আপুনি বনাব নেকি অঁ কি কি পিঠা বনাব অঁ হয় নেকি মই আপোনাক ভালে ফোন কৰি ভালে কৰিলোঁ মানে মোক কওঁকচোন পিঠা কেনেকৈ বনাব মানে মই পিঠা বনাব নাজনোঁ মই ভাবিলোঁ যে এইবাৰ ঘৰৰ পিঠা মইয়েই বনাওঁ গতিকে কওঁকচোন চুঙা পিঠা বা কেনকৈ বনাব অঁ কিমান

অঁ তাৰ পিছত চাউলটো কি চাউল ল'বা লাগব চাউলটো কি চাউল লম

অঁ অঁ

অঁ অঁ মানে বেছি